আটাইতকৈ বেছি গোঁঠা বস্তু বুলি ক'লে মানে এতিয়া ছুৱেটাৰ ইচকাফ সেইবিলাকেই হয় আৰু ঊলে মানে দুডাল শলা লৈ গাঁঠিবলগীয়া হয় লগত অলপমান হেই ডিজাইন দি পেলাই কৰিবলগীয়া হয় নহয় সেনেকুৱাকৈ আকৌ চিলাই বুলি ক'লে এতিয়া ব্লাউজ চ্লাউজ এইবিলাক চিলাবলগীয়া হয় সেইখিনিতো বহুতখিনি কষ্ট আছে বহুতো হেৰি কৰিবলগীয়া হয় বস্তু দৰকাৰ হয় এতিয়া কেঁচি চেঁচিকে আদি কৰি সইবোৰতো কটা মেলাৰপৰা সেইখিনিতো সময় লাগে সেনেকুৱাকৈ তাৰপৰা ছুৱেটাৰবোৰো চিলাবলগীয়াই হয় সেনেকুৱা ছুৱেটাৰ ব্লাউজো বনাব পাৰি তাৰপিছতে আকৌ ইচকাফ ঊলে গাঁঠি ইচকাফো কৰিব পাৰি তাৰপিছতে মোৰ মানে এতিয়া কি হ'ল মই ইনে আৰু কাপোৰ বওঁ সাধাৰণতে এতিয়া মোৰ বিশেষ মানে হেৰি হৈছে কাপোৰ বোৱা মই এতিয়া তেনেধৰণৰ পোনে এতিয়া মোৰ এখন মাটিশালহে আছে সেই মাটিশালতে মই কাপোৰ বওঁ আৰু মানে নিজে সেই ব্যৱহাৰ কৰিব পৰা আনকো বৈ দিব পৰা তেনেকুৱাকৈ আৰু তেনেকৈ মানে আৰু এতিয়া দ্ৰুতগতিত আৰু উন্নত পদ্ধতি কৰিবলৈ হ'লে এতিয়াতো মোৰতো এতিয়া বয়সো হ'লগৈ যে সেইখিনি বিচাৰোঁ মানে মোৰ যিখিনি অৰ্হতা আছে সেইখিনি এতিয়া কৰি দেখুৱাব বিচাৰোঁ মোৰ কৌশলখিনিও দেখুৱাব বিচাৰোঁ যদিহে মানে এতিয়া ধৰি লওক এতিয়া বয়সো আহিলে ন মাটিশালখনত অকণমান দিগদাৰো হয় যদি ইলেক্ট্ৰনিক আজিকালি যে বিভিন্ন ধৰণৰ ওলাইছে নহয় মইনাশালৰ নিচিনা তেনেকুৱা দিয়া হ'লে হয়তো মানে মই মোৰ কৌশলখিনি দেখুৱাব পাৰিলোঁ হেঁতেন ৰাইজক সৰু সৰু ল'ৰা ছোৱালীখিনিকো মানে দেখুৱাব পাৰিলোঁ হেঁতেন এনেকে ধৰণৰ যে বৈ মেলি মানুহে বহুতখিনি কাম কৰিব পাৰে আনকো সহায় সুবিধা কৰি দিব পাৰে নিজেও ইনকাম হয় আকৌ মানে আনকো মানে দিব পৰা হয় সেই তেনেকুৱা ধৰণে আৰু